কোনো ধৰণৰ ৰন্ধন প্ৰতিযোগিতাত স্বতঃ অংশগ্ৰহণ ক ক অংশগ্ৰহণ কৰা নাই ইউটিউবতো কোনো ধৰণৰ ভিডিঅ' আদি প'ষ্ট কৰা নাই কৰা নাই আৰু ৰন্ধনৰ ৰন্ধনৰ অৰ অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ মই কোনোধৰণৰ ৰন্ধন নকৰোঁ আৰু কৰিলেও কেতিয়াবা ঘৰতে কৰা হয় সম্পূৰ্ণ চিম্পুলকে কৰা হয় সেইবাবে তেনেধৰণৰ অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ মোৰ ওচৰত নাই কিন্তু ঘৰৰ মানুহে বনোৱা কিছুমান ঘৰৰ মানুহে ইউটিউবত কিছু চেনেল আছে ঘৰৰ মানুহৰ তেওঁলোকে ইউটিউবত শ্বেয়াৰ কৰে ৰন্ধন ৰন্ধনৰ কিছুমান অংশ আৰু প্ৰতিযোগিতাতো পৰিয়ালৰ মানুহ গৈছে কিন্তু মই আজিলৈকে যোৱা নাই তেনেধৰণৰ প্ৰতিযোগিতাত ঘৰতেই ঘৰতেই কেতিয়াবা বনোৱা হয় আৰু তেনেধৰণে কোনোধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পোৱা নাই আৰু ইউটিউবতো কোনো ধৰণৰ ভিডিঅ' আপডেট দিয়া নাই আপল'ড দিয়া নাই আৰু আৰু দিবলৈ ইমান হেৰিও নাই সেইবাবে এ সেইবাবে দিয়া হোৱা নাই কোনোধৰণৰ ৰন্ধন প্ৰতিযোগিতাত স্বতঃ অংশগ্ৰহণ কৰি পোৱা নাই ইউটিউবতো কোনো ভিডিঅ' আদি প'ষ্ট ক প'ষ্ট কৰা নাই আৰু তেনেধৰণৰ ৰন্ধনৰ ওপৰত অভিজ্ঞতাও নাই